হয় মোৰ গাঁওখনৰ বিষয়ে মই ক'ব বিচাৰোঁ আমাৰ ইয়াত বহুতো বহুতো ইয়াতে বান বানপানী বানপানী হয় বাৰিষাৰ কালত বানপানী হয় আৰু বানপানী হয় আৰু ৰাস্তাবোৰ ডুবি যায় তেতিয়া আমি ক'ৰবালৈ গ'লে আমি নাৱৰ ব্যৱস্থা কৰোঁ তাৰপিছত আকৌ নাৱেৰে অহা যোৱা কৰোঁ আৰু প্ৰায়ভাগৰ মানুহৰে ঘৰ আমাৰ ডুবি যায় আৰু গাঁওখন আমাৰ হামৰেঙা বিল অৱস্থিত হামৰেঙা বিলো আছে আৰু তাত আমি সকলোৱে সকলোৱে যাওঁ আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহবোৰ আহে আৰু ইয়াত আমাৰ শ্বুটিঙো কৰে বিভিন্ন ধৰণৰ মানুহবোৰ আহি ফটো শ্বুট আদিৰ পৰা কৰে আৰু আমাৰ ইয়াত ৰেষ্টুৰেণ্টো আছে ৰেষ্টুৰেণ্ট কেইবাখনো আছে

আৰু আমাৰ ইয়াত পাহাৰ আছে আৰু চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আমাৰ অঞ্চলটো আমি আমি আমাৰ যান বানহৰ ক্ষেত্ৰত আমি আমাৰ ঘৰৰ পৰা ই ৰিক্সাত যাব লাগে আৰু ক'ৰবালে মানে ক'ৰবালে এঠাইলে গ'লে ই ৰিক্সাত যাব লাগে আৰু তাৰপৰা ই ৰিক্সাত ই ৰিক্সাত তাৰপৰা আকৌ ভাড়া গাড়ীত উঠিব লাগে ত' তেনেকে আমি গুৱাহাটীলৈ কেতিয়াবা যাব লগা হ'লে আমি তেনেকে অহা যোৱা কৰোঁ আৰু বানপানীৰ ক্ষেত্ৰত গোটেই আমাৰ বাৰিষা কালত বানপানী হয় আৰু তেতিয়া গোটেই আমাৰ গোটেই ৰাস্তাবোৰ বোকা হয় ত' তেনেকে অহা যোৱা কৰিছিলোঁ এতিয়া অলপ আগতকে আমাৰ ভাল হৈছে যান বাহনৰ ক্ষেত্ৰতো ভাল হৈছে আগতে আমি খোজকাঢ়ি যাব লগা হৈছিল আৰু আৰু আমাৰ গাঁৱত খেতি খেতি খেতি হয় খেতি কৰে আৰু আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন আৰু আমাৰ আৰু আমাৰ বিহু তিনিটা আমি সকলোৱে তাত মানে বিভিন্ন ধৰ বিহু বিহুত আমি বহাগ বিহুত আমি ধেমালি কৰোঁ আৰু সকলোৱে বিহুৰ সকলোৱে আমি মুগা ৰিহা পিন্ধি মানে মেখেলা চাদৰ পৰিধান কৰি আমি বিহু মাৰিবলৈ যাওঁ হুঁচৰি গাবলৈ যাওঁ আৰু মাঘ বিহুত আমি সকলোৱে পিঠা বনাই আৰু মেজি বনাই আমি সকলোৱে ভোজ ভাত খাওঁ পথাৰত আৰু কাতি বিহুত আমি গছৰ তলত বহি নাম ধৰোঁ আৰু সেইদিনাখন কাতিবিহু দিনাখন আমি তুলসী গছ ৰুওঁ আৰু পথাৰত আমি চাকি দিওঁ ঔটেঙা তুলসী তেল পথাৰতো আমি ৰুওঁ তুলসী তেনেকে আমি চাকি দিওঁ আৰু